হাঁহ কুকুৰা পোৱালি জন্ম দিয়া প্ৰক্ৰিয়াটোৰ বিষয়ে হাঁহ হাঁহে এক মাহত পোৱালি উলিয়ায় কুকুৰাই বিছ পঁচিছ দিনৰ ভিতৰতে পোৱালি উলিয়াই কিছুমান কুকুৰা কিছুমান হাঁহৰ কণী কুকুৰাক পোৱালি উমনি দিয়া হয় উমনি দিয়া হয় কাৰণ হাঁহে বৰ ভালকৈ যতন কৰি পোৱালিকেইটা জন্ম পোৱালিকেইটা উলিয়াব নোৱাৰে সেয়েহে গতিকে কুকুৰাক পোৱালিকেইটা কুকুৰাক দিয়া হয় হাঁহৰ কণীকেইটা বিছ পঁচিছ ত্ৰিছ দিনৰ ভিতৰত হাঁহে উলিয়াই আৰু কুকুৰাই কণী কুকুৰাই পোন্ধৰ বিছ পঁচিছ দিনৰ ভিতৰতে উলিয়ায় আজিকালি আধুনিক পদ্ধতিৰে বিভিন্ন ধৰণে মেচিনৰ সহায়ত পোৱালিও উলিওৱা হয় পোৱালি উলিওৱাৰ লগে লগেই কণীকেইটা পোৱালি উলিয়াৰ লগে লগে পোৱালিকেইটা ভালকৈ তললৈ নমাই আনি ভাল কাৰ্টুনত সোমোৱাই পোহৰ ব্যৱস্থা কৰি দিব লাগে যাতে পোৱালিকেইটাই ঠাণ্ডা নাপায় পোৱালিকেইটাৰ ঠাণ্ডা নাপাবৰ কাৰণে লাইটৰ ব্যৱস্থা কৰি দিব লাগে ভালকৈ যতন কৰি ৰাখিব লাগে তেতিয়া অতি সোনকালেই পোৱালিকেইটা ডাঙৰ হয় আৰু পোৱালি ডাঙৰ হয় ডাঙৰ হৈ বিভিন্ন ধৰণৰ হাঁহ সুবিধাৰে বিভিন্ন পোৱালি বিভিন্ন ধৰণে উলিয়াব পৰা হয় আধুনিক পদ্ধতিৰে আজিকালি মেচিনৰদ্বাৰা পোৱালি ওলোৱা হয় কুকুৰা পোৱালিৰ অৱস্থাতে পোৱালিকেইটাও যতন কৰি ৰাখিব লাগে কণী ভালদৰে উমনি দিলে ভাল কেতিয়াবা দুই এটা কণী বেয়াও হ'ব পাৰে ভালকৈ ভাল কণী দিলে ভাল ধৰণে পোৱালি ওলায় ভাল ভালকৈ আপডাল কৰিলে সোনকালেই ডাঙৰ হয় ঠাণ্ডা পাবলৈ দিব নালাগে ঠাণ্ডা দিনত ভালকৈ ৰাখিব লাগে যতন কৰি কুকুৰা যতন কৰি ৰাখিলে কুকুৰা সোনকালে অতি সোনকালে ডাঙৰ হয় তাৰোপৰি কুকুৰাকেইটা আপডাল কৰি ৰাখিব লাগে দানা মাত পানী ডাঙৰ হৈ অহাৰ লগে লগে দানা পানী সময়মতে দিব লাগে খাবলৈ আৰু সময়মতে গঁৱালৰ ব্যৱস্থা ভাল কৰি দিব লাগে ভালকৈ কৰি দিলে ভাল ধৰণৰ সুফল পোৱা যায় বিভিন্ন ধৰণৰ কুকুৰাও পুহিব পৰা হয় কণী কুকুৰাৰপৰা কণীও খাবলৈ পোৱা হয় কণী কণীকেইটা ভালদৰে উমনি দিলে ভাল ধৰণে পোৱালি ওলায় কণী কুকুৰা সাধাৰণতে কণী বৰ বেছি বেয়া নকৰে কুকুৰা কণী উমনি ভাল ধৰণে দিলে ভালকৈ ওলায় হাঁহৰ কণী হাঁহো ভালকৈ ব্যৱস্থা কৰি দিলে ভাল ধৰণে কণী উমনি উলিয়াই উমনিৰপৰা পোৱালি উলিয়াই পোৱালিকেইটা প্ৰথমতে ভালকৈ আপডাল কৰি ৰাখি বান্ধি বিভিন্ন ব্যৱস্থাৰে বিভিন্ন ধৰণে লাইটৰ পোহৰত ৰাখি ঠাণ্ডা পাবলৈ দিব নালাগে কণীকেইটা ঠাণ্ডা পাবলৈ দিলে কণীকেইটা বেয়া হৈ যাব পাৰে কণীৰ ব্যৱস্থা কণীৰ ভাল ব্যৱস্থা কৰি দিলে সুবিধা কৰি ৰাখিব লাগে কুকুৰাকেইটাৰ যতন কৰি পোৱালি দিয়া কণী প্ৰথমেই পৰা কণীৰ ভালকৈ থৈ কণীকেইটা ভাল ব্যৱস্থাৰে উমনি দিয়াৰ ব্যৱস্থা কৰিব লাগে উমনি দিয়াৰ পিছত কুকুৰাকেইটা কিমান দিনত ওলাই ভালকৈ যতন ল'ব লাগে কণী ভালকৈ যতন ল'লে মানে কণীকেইটা সোনকালেই পোৱালি গৰম হৈ থাকে মাকক উমনিত বহুৱাই ৰাখিব লাগে উমনিত বহুৱাই ৰাখিলে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ নহয় আৰু কণী সোনকালে বাহিৰ সোনকালে ফুটে কণীকেইটা কুকুৰা সাধাৰণতে বিছ পঁচিছ দিনতেই হয় হাঁহৰ অকণমান সময় লাগে হাঁহৰ বিভিন্ন ধৰণৰ হাঁহৰ সেই ব্যৱস্থাটো অকণমান টাইম লাগে হাঁহৰ এক মাহ ত্ৰিছ দিন লাগে ত্ৰিছ দিনতে হাঁহৰ কণী উমনি ওলায় হাঁহ উমনিৰপৰা কণী ফুটে কণী উলিয়াই ওলোৱাৰ লগে লগে এদিন ভালকৈ যতন কৰি বান্ধি ৰাখি তাৰপিছত বাহিৰলৈ লাহেকৈ উলিয়াই দিব লাগে আৰু টাইম অনুসৰি সময় অনুসৰি কুকুৰা আনি বান্ধি ৰাখিব লাগে বান্ধি ৰাখিলে আপডাল কৰি ৰাখিলে বিভিন্ন ধৰণৰ সমস্যা নহয় কুকুৰাকেইটা উমনি দিওঁতে ভালকৈ খেৰৰ হেৰিয়াত কৰি সুবিধা কৰি দিব লাগে আদি বিভিন্ন ধৰণৰ সুবিধাৰ অৰ্থে আজিকালি আধুনিক পদ্ধতিৰেও হাঁহ কুকুৰা পোৱাত উলিওৱা হৈছে হাঁহ কুকুৰা পোৱালি আধুনিক পদ্ধতিৰে মেচিনৰ যোগেদিও হাঁহ কুকুৰাৰ পদ্ধতি কণী ব্যৱস্থা কৰা হয় কণী পোৱালি উলিওৱা হয় হাঁহ কুকুৰা হাঁহে সাধাৰণতে ত্ৰিছ দিনতেই পোৱালি উলিয়াই কুকুৰাই কুকুৰাই বিছ পঁচিছ দিনৰ ভিতৰত পোৱালি উলিয়াই পোৱালি ওলোৱাৰপৰা কুকুৰাকেইটা তললৈ নমাই দিয়াত দিব লাগে দি গঁৰালৰপৰা উলিয়াই আনি গধূলি হোৱাৰ লগে লগে আকৌ গঁৰালত লাইটৰ ব্যৱস্থা কৰি দিব লাগে লাইটৰ ব্যৱস্থা কৰি ভালকৈ কুকুৰাকেইটা ৰাখি মেলি ভালকৈ বান্ধি তাত লাই কাপোৰৰ কাপোৰৰ ব্যৱস্থা তলত কাপোৰ গৰম কৰি কাৰ্টুনত ভৰাই ৰাখি পোহৰৰ ব্যৱস্থা কৰি ধুনীয়াকৈ সুবিধা কৰি ৰাখিলে কুকুৰা পোৱালিকেইটা সোনকালেই ডাঙৰ হয় কুকুৰা পোৱালিকেইটা সোনকালে ডাঙৰ হ'লে লাহেকৈ দানা পানী খাব পৰা হয় দানা পানী খালে কুকুৰা সোনকালেই ডাঙৰ হয় সোনকালে ডাঙৰ হোৱাৰ লগে লগে কুকুৰাই বিভিন্ন ধৰণৰ দানা পানী চাউল ধান আদি খাব পৰা হয় খাই মেলি খা খোৱাৰ লগে লগেই কুকুৰাই নিজেই পোৱালি আকৌ কুকুৰা কণী পাৰি সুখ সুফল ধৰণৰ কুকুৰা কৰিব পাৰি কুকুৰা অতি বিছ পঁচিছ দিনতেই কুকুৰাই কণী পাৰি পোৱালি উলিয়াই উলিয়াব পাৰে আকৌ কণী পাৰিলে পোৱালি উমনি দিব পাৰি উমনি দিয়ে দিয়াৰ লগে লগেই আধুনিক পদ্ধতিৰো দ্বাৰাও কুকুৰা পোৱালি উলিওৱা হয় কুকুৰাই আধুনিক পদ্ধতিৰদ্বাৰা কুকুৰা বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যা আছে কুকুৰা পোৱালি উলিওৱা